হয় মোৰ ৰন্ধন শৈলীত ব্যৱহাৰ হোৱা কিছুমান বিৰল অসাধাৰণ উপাদান যেনে ধৰি লওক কলাখাৰ অমিতা খাৰ বনাবলৈ বা বিভিন্ন ধৰণৰ বুটৰ বুটেদি আমি খাৰ বনাওঁ তেনে ধৰণৰ খাৰ বনাওঁতে আমি কলাখাৰ ব্যৱহাৰ কৰোঁ মই সাধাৰণতে কলাখাৰ ব্যৱহাৰ কৰোঁ বা আমাৰ অসমীয়া মানুহসকলে কলাখাৰ ব্যৱহাৰ কৰে কলাখাৰটো ভীমকলৰ বাকলি যিটো আমি খাই কলটো খাই বাকলি পেলাই দিওঁ সেই বাকলিটো ৰ'দত শুকোৱাই সেই বাকলিটো জুইত পুৰি পেলাই যিটো ছাই হয় সেই ছাইখিনি পানীত দিব লাগে পানীত দিলে যিটো পানীৰ ৰঙটো ক'লা হৈ পৰে সেইখিনি চেকিলে তাৰ যিটো পানী ওলাই সেইখিনিকে কলাখাৰ বুলি কোৱা হয় তেনেকৈ কলাখাৰ আমি ধৰি লওক ভীমকল দি ভীমকলৰ গছৰ বাকলি দিও বনাব পাৰোঁ গছৰ গছৰ হেৰিবোৰ কাটি পেলাই ৰ'দত শুকোৱালে সেইটো সেইয়া জ্বলাই পেলায়ো আমি কলাখাৰ ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনেদৰে যেনেকৈ কলৰ বাকলিটো পুৰোঁ পুৰি পেলাই আকৌ পানীত দি পেলাই তাক চেকি পেলাই যিটো পানী ওলায় সেইটো আমি কলাখাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আৰু কলাখাৰটো আমি খালে আমাৰ পেটৰ কাৰণে যথেষ্টখিনি ভাল তেনেকৈ কলাখাৰ ব্যৱহাৰ কৰোঁ আৰু এটা হৈছে যেনেকৈ ধৰি লওক ঘৰত কোনোবা কেতিয়াবা আলহী আহিলে মই মুৰ্গী মাংসৰ বইল বনাওঁ মুৰ্গী মাংসৰ বইল বনাওঁতে তাত মেইন মেইন যিকেইটা বস্তু দিব লাগে সেইকেইটা হৈছে মানধনিয়া আৰু জালুক জালুক আৰু মানধনিয়াৰ অবিহনে বইল মাংস হ'বই নোৱাৰে আৰু মই তেনেকৈ খাই খুব ভাল পাওঁ মুৰ্গী মাংসৰ বইল আৰু বইল বেছি মচলাজাতীয় খাদ্য খোৱাতকৈ বইল খোৱাতো স্বাস্থ্যৰ কাৰণে বহুতখিনি উপকাৰী বুলি মই ভাবোঁ তেনেকৈয়ে আৰু মই তেনেকৈ কলপচলা বনাওঁ যিটো ভীমকলৰ মাজৰ কোমল অংশডোখৰ সেইডোখৰ আমি কলপচলা বুলি কওঁ আৰু কলপচলা তেনেকৈ মিহি মিহিকৈ কুটি পেলাই তেনেকৈ কলপচলা বুটৰ লগত হওক বা মচুৰ দাইলৰ লগত হওক তেনেকৈ মিলাই বনালে খুব ভাল লাগে খাই পেলাই তেনেকৈ কলপচলা খোৱা যায় আকৌ ধৰি লওক মাছৰ টেঙা মাছৰ টেঙাবোৰ আমি বনাওঁ মাছৰ টেঙা কৰিবৰ কাৰণে আমি ঔটেঙা ব্যৱহাৰ কৰোঁ ঔটেঙা দি পেলাই মাছৰ টেঙা বনোৱা হয় বা টেঙামৰা আমি ব্যৱহাৰ কৰোঁ তেনেধৰণে বিভিন্ন বহুতখিনি অসমীয়াৰ তেনেকুৱা আমাৰ খাদ্য আছে যিবোৰ খাদ্য বা মই যিখিনি ৰন্ধনশৈলীত ব্যৱহাৰ কৰোঁ তেনেধৰণে দি পেলাই আমি বনাওঁ তাৰপিছত আমি মাছৰ তৰকাৰি বনাওঁ ভেভেলী লতা দি যিটো আমাৰ পেটৰ কাৰণে বহুতেই উপকাৰী ভেভেলী লতা দি পেলাই কৰিলে আমাৰ গাৰ বিষ কোপ এইবিলাক আঁতৰ হয় তেনেকৈ নৰসিংহ দি মাছ বনাওঁ নৰসিংহ পাত পিচি পেলাই নৰসিংহ পাতটো পিচি তেনেকৈ মাছৰ তৰকাৰিটো বনোৱা হয় তেতিয়াও সেইখিনি স্বাস্থ্যৰ কাৰণেও উপকাৰী আৰু খায়ো বৰ সোৱাদ হয় তেনেকৈ আৰু আমাৰ বিভিন্ন ধৰণৰ বিহুত যেনেকৈ আমাৰ গৰু বিহু দিনাখন এশ এবিধ শাক খাব লাগে তো বহুতে কি কৰে এশ এবিধ শাক নাখাই পেলাই আমৰলিৰ টোপ বনায় আমৰলিৰ টোপ গছৰ পৰা পাৰি আনি আমৰলিৰ যিটো বগা বগা টোপবোৰ থাকে সেই টোপবোৰ আনি পেলাই বাছি সেইখিনি পিঁয়াজ জলকীয়া সেইবিলাক দি ভাজিলে খাবলৈ খুব ধুনীয়া হয় সকলোৱে ভাল পায় খাই পেলাই আমাৰ প্ৰায়খিনি অসমীয়া মানুহে সেইটো আমৰলিটো বি গৰু বিহুৰ দিনাখন খায়েই তো তেনে ধৰণৰ বিভিন্ন ধৰণৰ বস্তু আছে যিবোৰ ব্যৱহাৰ কৰোঁ তেনেকৈ কেঁচা হালধি পিচি পেলায়ো তৈয়াৰ কৰা যিবিলাক তৰকাৰি সেইবিলাকৰো খুব সোৱাদ হয় মোৰ পাকঘৰত বা মোৰ ৰান্ধনীশালত ব্যৱহাৰ কৰা এইবিলাকেই বিৰল অসাধাৰণ উপাদান যিকেইটা মই এতিয়া ক'লোঁ